মই ঘৰতে গাহৰি পুহি গাহৰি বিক্ৰী কৰোঁ আৰু গাহৰি বিকি কিনিবলৈ অহাবিলাক মিচিং অসমীয়া কছাৰী সকলো ধৰণৰ মানুহ আহে তেওঁলোকৰ বয়সৰ সীমা ত্ৰিছৰ পৰা পঞ্চাছ বছৰ বয়স তেওঁলোক মতা মানুহেই মাইকী নহয় আৰু মই গাহৰি পুহি পোৱালিও জগাওঁ পোৱালিবিলাকো মই বিকি কৰোঁ তাঁত বোৱা তাঁত মই তাঁত বওঁ মই এৰী কাটি নিজে এৰী চেট বওঁ সেইবিলাক কম বয়স ত্ৰিছ চল্লিছ বছৰ বয়স মহিলাবিলাকে মোৰ পৰা কিনি নি তেওঁলোকে বেপাৰ কৰে আৰু টচমূগা ছেটো বওঁ আৰু জেকেট বওঁ এৰী জেকেট বওঁ টচ মুগা দিগদি সেইবিলাকো মই বিকি কৰোঁ